হেল্ল' হয় জমেট' কোম্পানীত লাগিছেনে হয় হয় মই টিয়কৰপৰা ক'লোঁ মই যোৱাকালি জমেট' এপটোত মানে পিজ্জা অৰ্ডাৰ কৰিছিলোঁ মই যিদৰে যিধৰণেৰে অৰ্ডাৰটো কৰিছিলোঁ তেনেকৈ বিচৰা ধৰণেৰেই মানে মোৰ অৰ্ডাৰটো পোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ থাকিল ডেলিভাৰী ল'ৰাকেইজনলৈ অশেষ ধন্যবাদ থাকিল অফিচৰপৰা মানে খাবলৈ যাবলৈ দূৰলৈ খাবলৈ যাবলৈ অলপ প্ৰবলেম হয় অফিচতে থাকি যেন তেনেকৈ বিচৰা ধৰণেৰেই বস্তুটো পাইছোঁ অফিচতে সেইকাৰণে জমেট' কোম্পেনীলৈ আমাৰ ফালৰপৰা বহুত বহুত ধন্যবাদ থাকিল আৰু আগলৈও যাতে এনেকৈ টাইমমতে ডেলিভাৰী ল'ৰাকেইজনে দিয়েহি বস্তুকেইটা সেইটোৱে আশা থাকিল আমাৰ ফালৰপৰা আৰু আপোনালোকে যেন এনেকুৱা এটা এপ ওলোৱাৰ বাবে আমাৰ বহুত সুবিধা হৈছে আৰু আগলৈও যাতে এনেকৈ ভাল ভাল কাম কৰি যাওক

আনকালে আগতে ক'ৰবাত ওলাই অফিচৰপৰা যাবলৈও প্ৰবলেম হয় কিন্তু এতিয়া যে ইমান এনেকৈ অফিচতে থাকি আমি বিচৰা ধৰণেৰে বস্তুটো পাইছোঁ আমি ওচৰতে বহুত মানে আমাৰ বাবে সুবিধা হৈছে আপোনালোকক কিদৰে মানে ধন্যবাদ জনাম ভাষাই পোৱা নাই বিচাৰি